ভাৰতৰ সংস্কৃতিৰ বিষয়ে যদি আমি আলোচনা কৰিব যাওঁ তেন্তে আমি ক'ব পাৰো যে আমাৰ সংস্কৃতিটো বিভিন্ন সংস্কৃতিৰ পৰিপূৰ্ণ আৰু সংমিশ্ৰণেৰে গঠিত আৰু উত্তৰ ভাৰতৰ দক্ষিণ ভাৰতৰ যদি মাজত মুখ্য সাংস্কৃতিক পাৰ্থক্যবোৰ আমি চাবলৈ গ'লে আমাৰ ভাষা খাদ্য কাপোৰ নৃত্য গীত আদি সকলোবোৰতে মিল অমিল সকলোবোৰ দেখা পোৱা যায় আৰু আমি ভাৰত উত্তৰ ভাৰত বা দক্ষিণ ভাৰতৰ ভাষাৰ ক্ষেত্ৰতে যদি ক'ব যাওঁ উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ ভাষা ব্যৱহাৰ কৰা হয় যথেষ্টখিনি জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ একেদৰেই দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যত বিভিন্ন ধৰণৰ ভাষাও ব্যৱহাৰ কৰা হয়

নৃত্য বা গীতৰ ক্ষেত্ৰতে হওক বা দক্ষিণ ভাৰতীয় যথেষ্টখিনি সমৃদ্ধিশালী একেধৰণে উত্তৰ ভাৰততো যথেষ্টখিনি নৃত্য গীতৰ ক্ষেত্ৰতো সমৃদ্ধিশালী উদাহৰণস্বৰূপে আমাৰ অসমৰ ক্ষেত্ৰতে আমি ক'ব যাওঁ তেন্তে আমাৰ অসমৰ বিহু বিহু গীত লোক গীত তেনেকুৱা বহুত ধৰণৰ গীত আছে আৰু বিহু আৰু নাচৰ ক্ষেত্ৰত যদি নৃত্যৰ ক্ষেত্ৰত যদি চাব যাওঁ বিহু নাচ ঝুমুৰ মিচিং নিত মিচিং নৃত্য তেনে ধৰণৰ বহুত ধৰণৰ নৃত্যৰে পৰিপূৰ্ণ আৰু সাজ পোচাকৰ ক্ষেত্ৰতো যদি আমি ক'বলৈ গ'লে উত্তৰ ভাৰতৰ বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সাজ পোচাক পৰিধান কৰে যেনেকৈ আমাৰ অসমীয়া সাজ পাৰ হওক বা মিচিঙে নিজে মিচিং জনগোষ্ঠীৰ নিজে বোৱা সাজ পাৰেই হওক বা নাগালেণ্ডৰ নগাসকলেই পিন্ধা সাজ পাৰেই হওক চবৰে বেলেগ বেলেগ ধৰণৰ পিন্ধন উৰনবোৰ বেলেগ বেলেগ আৰু সেই ক্ষেত্ৰত আমাৰ সংস্কৃতিৰ পিন্ধন উৰণে সাজ পোচাকে হওক সেইটোৱে সেইখিনিত যথেষ্টখিনি সমৃদ্ধিশালী

আমাৰ নৃত্য গীতৰ ক্ষেত্ৰতো একেই উত্তৰ ভাৰতীয় হওক বা দক্ষিণ ভাৰতীয় হওক যথেষ্টখিনি সমৃদ্ধিশালী বুলি ক'ব পাৰি আমি যদি দক্ষিণ ভাৰতৰ কথা ক'বলৈ গ'লে ভাৰত নৃত্যম আৰু আমাৰ যদি উত্তৰ ভাৰতৰ কথা ক'বলৈ যাওঁ যেনেকৈ কথকলি আমি আমি জানো আৰু যদি ভূগোলৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ দক্ষিণ ভাৰত সাগৰ সাগৰ পাৰত যথেষ্টখিনি সাগৰপৰীয়া আৰু আৰু শিক্ষাৰ ক্ষেত্ৰতো যদি আমি চাব যাওঁ দক্ষিণ ভাৰতৰ যেন সেই সাক্ষৰতা বহু বেছি আমাৰ উত্তৰ ভাৰতৰ ক্ষেত্ৰতকৈ